মই বিশেষকে বাছ যাত্ৰাতকৈ ৰেল যাত্ৰাটো বেছি ভাল পাওঁ কাৰণ বাছত প্ৰায় মানে মোৰ যাত্ৰী মূৰ ঘূৰোৱা দেখা যায় আৰু বাছ মানে য'তে ত'তে ৰাখি যায় কিন্তু ট্ৰেইনটো য'ত ত'ত নেৰাখে গতিকে ট্ৰেইনত আৰু এই যাত্ৰীবিলাক প্ৰায় মানে মানে সম্পূৰ্ণ ভালকে বহিবলে একো দিগদাৰ নাই বাছত কিন্তু মানে আৰু এটা কথা হ'ল ট্ৰেইনখন প্ৰায় লৰি নেযায় বাছখন মানে চলি যাওঁতে লৰি যায় আৰু কেতিয়াবা মূৰ ঘূৰাই আৰু ৰেল যাত্ৰাৰ বিশেষ সুবিধাটো হ'ল অকল ষ্টেচনে ষ্টেচনেহে ৰাখে কিন্তু বাছটো প্ৰায় আজিকালি সকলো প্ৰায় মানে যাত্ৰী মানে দেখিলেই ৰাস্তাৰ কাষত যাত্ৰী দেখিলেই ৰাখি থোৱা ৰাখি যোৱা দেখা যায় মানে পইচাৰ লোভত গতিকে ট্ৰেইনখন কিন্তু সেইটো নহয় সেইটো ষ্টেচন মাত্ৰ তেওঁলোকৰ য'ত সংকেত পৰিব তাতহে ৰাখিব বাছৰ লগতে আৰু কি হয় বাছৰ যাত্ৰাত আজিকালি এই যাত্ৰীবিলাকৰ হেৰিবিলাক এই মানে খুব বেছি মানে যাত্ৰী উঠা দেখা যায় ঠেলা হেঁচা হয় ট্ৰেইনত প্ৰায় ঠেলা হেঁচা হোৱা দেখা নাযায় আমি সেইকাৰণে ট্ৰেইন ৰেল যাত্ৰাটো মই ভাল বুলি কওঁ